দহ দিন মানৰ আগত মই মিশ্ৱ'ৰ পৰা এযোৰ কাণফুলি অৰ্ডাৰ কৰি লৈছিলোঁ কাণফুলিযোৰ সোণালী ৰঙৰ আছিল আৰু তাত মুকুতা খটোৱা আছিল